ছাৰ মই দেৱজিতৰ মাকে কৈছিলোঁ অঁ অঁ সি আহিল স্কুলৰ কিবা ছিষ্টেমৰ বিষয়ে কৈছেহি মই ভালদৰে বুজি পোৱা নাই কি তাকে বোলো আপোনালৈ ফোন এটা কৰোঁচোন কিনো কৈছে

অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে তাকে বোলো মই বুজি পোৱা নাছিলোঁ এতিয়া বাৰু বুজি পাইছোঁ হয় হয় অঁ ঠিকে আছে ভাল পদক্ষেপ

হয় হয় অঁ অঁ অঁ প্ৰায় আৰু সেইখিনিয়ে মানে মই বোলো সুধি লওঁচোন এবাৰ বাৰু ঠিক আছে দিয়ক